মই মাছ ধৰিবলৈ আমাৰ ঘৰৰ সকলোৰে মানে ডাঙৰ ডাঙৰ মানুহবিলাকৰ পৰা শিকিছোঁ মানে আমাৰ ঘৰৰ সকলোৱে মাছ ধৰি ধৰে মাছ ধৰিবলৈ যায় তাৰ পৰাই মই সৰুৰ পৰাই সকলোকে দেখি দেখি ময়ো মাছ ধৰিবলৈ শিকি শিকিছোঁ আমাৰ মাহঁতে খুড়াহঁতে বা আমৰ ককা আইতাও আনকি মাছ ধৰিবলৈ গৈছিল তেওঁলোকৰ পৰাও মই সৰুৰে পৰা দেখি দেখি তেনেকৈ মইও মাছ ধৰা শিকিছোঁ আমাৰ জ্যেষ্ঠসকলৰ পৰা শিকা কিছুমান কৌশল যেনে তেওঁলোকে ব্যৱহাৰ কৰিছিল জাকৈ আৰু কি জাল জাল পাতিও মাছ ধৰে জাকৈ দি কিনেও মাছ ধৰে আৰু কিছুমান এ বিভিন্ন ধৰণৰ কৌশলৰে মাছ ধৰে আৰু সেইবোৰ ময়ো শিকিছোঁ আৰু তেওঁলোকক সৰুৰ পৰা তেওঁলোকক দেখি দেখি কিনে তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু নি কিনে মাছ ধৰিব যায় তেওঁলোকে মাছ ধৰা দেখি মানে মই সৰুৰে পৰা যি দেখিছোঁ ন তো সেইকাৰণে মোৰো মানে ময়ো এতিয়া মাছ ধৰিব পৰা হৈ গৈছোঁ এতিয়া ময়ো জাকৈ লৈ যায় কিনে মাছ ধৰোঁ বা তেওঁলোকেও লৈ যায় এতিয়াও আমি সেনকৈ মাছ ধৰোঁ সকলোৱে লগ লাগি যায় কিনে মাছ ধৰিবা যাওঁ আৰু তেওঁলোকে দেউতাহঁতে খুড়াহঁতে সকলোৱে জাকৈ লৈ জাল লৈ কিনে সকলোৱে মাছ ধৰিব যায় সেইবোৰ চায়ো ভাল লাগে আৰু মাছ ধৰিও ভাল লাগে মই সৰুৰে পৰাই দেখি আহিছোঁ এইবোৰ এনেকেই আৰু